এই ফোনটো কৰিছিলোঁ মানে তই পিকনিকলৈ যাবি নেকি উলিয়া আকৌ সবে যাম আকৌ

যাওঁ বই অ পৰা যাব যাওঁ নহ'লে

আৰু কোন কোন আছে খবৰ লগা আকৌ ও অ অ অ সেইফালে ভাল হ'ব ন'

অ ও ও লগ ধৰ তই অ অ ও

অ অ বনাই দে

অ হ'ব দে